অঁ হয় কোনে কৈছে

অঁ আপুনি চুৰি হ'ল বুলি কেনেকৈ গম পালে

মানুহজন ক'ত নামিলে ক'ত আপোনাৰ বেগটোত কি কি আছিলে নহয় নহয় নহয় ডক'মেণ্টচ কিবা আছিলে নি অঁ কি কি আছিলে আপোনাৰ টিকেট নাম্বাৰটো কিমান আছিলে আপোনাৰ চিট নাম্বাৰটো কিমান আছিলে থাৰ্টি ওৱান আপোনাৰ এতিয়া কি গাড়ীত আহিছিলে মানে এ এচ টি চি নে বেলেগ প্ৰাণজিৎ ট্ৰেভেলছত নহ্ আপুনি মালিকৰ লগত কনটেক্ট কৰিছে প্ৰাণজিৎ ট্ৰেভেল্ছৰ ড্ৰাইভাৰৰ লগত পাতিলে কথাটো অঁ ঠিকে আছে বাৰু আমি এইটো তদন্তটো কৰিম কিন্তু আপুনি ড্ৰাইভাৰটোক সুধিব লাগিছিল ন যে এই মানুহজন ক'ৰপৰা আহিছে তেওঁ টিকেট কাটিয়েই আহিছে

অঁ অঁ আপুনি ড্ৰাইভাৰৰ কণ্টেক্ট নাম্বাৰ আনিছে নাই তেতিয়াটো ড্ৰাইভাৰটো পৰিব তেওঁ টিকেট নোহোৱাকৈ কেনেকৈ মানুহ উঠালে অঁ হেৰি নহয় আপুনি শুনক

আপোনাৰ থানা ক'ত পৰে আপুনি এটা কাম কৰক আপুনি এফ আই আৰ এখন লিখক আপুনি গোটেই ডিটেল্ছটো দিয়ক যে গুৱাহাটীৰ পৰা আপুনি কেলৈ গৈছিলে গুৱাহাটীৰ পৰা আহি কেলৈ আছিলে আৰু এই গোটেই ডিটিয়েল্ছটো ড্ৰাইভাৰৰ নম্বৰটো লগত দিব সিহঁতে এই টিকেট নোহোৱাকৈ মানুহ উঠাব নোৱাৰে নহয় সেইটো সিহঁতৰ ৰাইট নাই নহয় গতিকে সিহঁতক টিকেট নোহোৱাকৈ মানুহ কেনেকৈ উঠালে ক'ৰ মানুহ উঠাইছিলে ক'ত নমালে সেই ডিটেল্ছখিনি আমাক লাগিব গতিকে আপুনি ক'ত আছে এতিয়া অঁ আপুনি এতিয়া আহিব পাৰিবনে থানালৈ তেতিয়া আপুনি আহক আপুনি ডকুমেণ্টচখিনি লৈ আহক ডকুমেণ্টচ মানে আপোনাৰ ডকুমেণ্টচখিনি আপোনাৰ হেৰালে আপোনাৰ টিকেটটো আছেনে লগত টিকেটটো লৈ আহক আপোনাৰ গুগল ড্ৰাইভত আপোনাৰ টিকেটটো আছে লৈ আহিব টিকেটটো আপোনাৰ টিকেটটো আছে নাই আপোনাৰ গাড়ীত যে আহিছিলে প্ৰমাণ এটা লাগিব নহ্ অঁ আপুনি টিকেটটো লৈ আহক আৰু লগত ড্ৰাইভাৰৰ ফোন নাম্বাৰটো দিয়ক ঠিক আছে আপুনি থানা আহি পালে মোলৈ ফোন এটা কৰিব